আমি বিয়াত আনন্দ কৰো যিহেতু নানান ধৰণৰ গীত মাত নৃত্য আদিৰ লগত আৰু তাৰ লগতে আমাৰ অসমীয়া সমাজত প্ৰায় দেখিবলে আমি পাইছো যে বিয়ানাম যিটো কইনাৰ ঘৰৰ মানুহখিনিয়ে দৰা ঘৰৰ মানুহখিনিক বিয়ানাম জোৰে আকৌ দৰা ঘৰৰ মানুহখিনিয়ে কইনা ঘৰৰ কইনাৰ সখিয়েক বায়েক ভনীয়েকক বা ভায়েকক সকলোকে বিয়ানাম জোৰে এনেদৰে আমি বিয়া ঘৰত সকলোৱে আনন্দ ফূৰ্তি কৰো খোৱা বোৱা কৰো আৰু নাচ গানো কৰো তাৰ লগতে সংগীত নৃত্যৰ ফালৰ পৰা আমি দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সময়ত নানান ধৰণৰ গীতে আমাৰ মন মতলীয়া কৰি তুলিছে যিহেতু আমি নানান ধৰণৰ অসমীয়া হিন্দি গান আদি বিয়াত লগাই বহুত ফূৰ্তি কৰোঁ নাচো একগোট হৈ লগৰ বন্ধু বান্ধৱে তাৰ ভিতৰত এতিয়াৰ বৰ্তমানৰ পপুলাৰ গানটো হৈছে ৰামচন্দ্ৰ আহিছে যিহেতু আচুৰ্য্য বৰপাত্ৰৰ হয় গীতটি সকলো বিয়াতে প্ৰায় এই গীতটি শুনিবলৈ পোৱা যায় দৰা অহাৰ সময়ত যিহেতু এই গীতটি সকলোৱে বজায় দৰাক আদৰে আৰু দৰাৰ বন্ধু বান্ধৱ সকলেও নানা ধৰণৰ গীত মাত তেওঁলোকে নৃত্য কৰে